সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত শিক্ষা বিষয়টোত যথেষ্ট গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ সামগ্ৰিক উন্নয়নৰ হেতু সকলোৰে বাবেই শিক্ষা এই ব্যৱস্থাৰ বাস্তৱ ৰূপায়নৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে কুৰি শতিকাৰ মাজভাগৰ পৰাই আমাৰ ৰাজ্য অসমত বুজনসংখ্যক প্ৰাথমিক মাধ্যমিক উচ্চ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় গঢ় লৈ উঠিছে আৰু অসমৰ ভৱিষ্যৎ প্ৰজন্মক গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ঊনৈছশ চৌষষ্ঠি ছয়ষষ্ঠিৰ আয়োগে প্ৰদান কৰা শিক্ষাৰ পদ্ধতি অনুযায়ী বৰ্তমান অসম তথা অন্যান্যসমূহ ৰাজ্যতে দহ যোগ দুই যোগ তিনি পদ্ধতি প্ৰচলিত হৈ আহিছে য'ত দহবছৰীয়া বিদ্যালয় শিক্ষাৰ পিছতে দুবছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ আৰম্ভণি হয় কোঠাৰী আয়োগৰ মতে সমগ্ৰ দেশতে শিক্ষাৰ গাঁথনি একে হোৱা উচিত ঊনৈছশ তেৱন্ন চনৰ মাধ্যমিক শিক্ষা আয়োগে দহ যোগ দুই যোগ তিনি শিক্ষা গাঁথনি প্ৰস্তুত কৰিছিল আৰু বিছ বছৰৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিছিল আয়োগে সাধাৰণ শিক্ষাক তিনিটা পৰ্যায়ত ভাগ কৰিছে প্ৰথম পৰ্যায় প্ৰাক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা দ্বিতীয় পৰ্যায় উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা তৃতীয় পৰ্যায় পূৰ্ব স্নাতক স্নাতকোত্তৰ আৰু গৱেষণামূলক শিক্ষা আয়োগে প্ৰদান কৰা শিক্ষাৰ গাঁথনি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল প্ৰথমতে এবছৰৰ পৰা তিনি বছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব দ্বিতীয়তে সাতৰ পৰা আঠ বছৰলৈকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দিয়া হ'ব এই শিক্ষা দুটা ভাগত ভাগ কৰা হৈছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক নিম্ন প্ৰাথমিক চাৰিৰ পৰা পাঁচবছৰীয়া হ'ব উচ্চ প্ৰাথমিক দুইৰ পৰা তিনিবছৰীয়া হ'ব তৃতীয়তে নিম্ন মাধ্যমিক বা হাই স্কুল শিক্ষা দুইৰ পৰা তিনিবছৰীয়া হ'ব আৰু বৃত্তীয় শিক্ষা একৰ পৰা তিনিবছৰীয়া হ'ব চতুৰ্থতে উচ্চতৰ মাধ্য়মিক শিক্ষা দুইবছৰীয়া হ'ব পঞ্চমত উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী তিনিবছৰীয়া হ'ব আৰু দ্বিতীয় ডিগ্ৰী অথবা গৱেষণাৰ ডিগ্ৰী ভিন্ন সময় সাপেক্ষে হ'ব এইখিনি হৈছে শিক্ষাৰ স্তৰ আৰু পাঠ্যক্ৰমসমূহ হৈছে শিক্ষাৰ্থী কেন্দ্ৰিক বহুমুখী য'ত বিভিন্ন ধৰণৰ শিক্ষাৰ সুঁতি জড়িত হৈ আছে উল্লেখিত এইখিনি হৈছে প্ৰচলিত শিক্ষা কিন্তু নতুন শিক্ষা নীতি দুহেজাৰ বিছৰ মতে শিক্ষাৰ স্তৰ দহ যোগ দুই যোগ তিনিৰ পৰা সলনি হৈ পাঁচ যোগ তিনি যোগ তিনি যোগ চাৰিলৈ লৈ যোৱা হৈছে স্কুলীয়া শিক্ষা পাঁচ যোগ তিনি যোগ তিনি যোগ চাৰি পদ্ধতিৰ হ'ব প্ৰথম বছৰত অন্তৰ্ভূক্ত হ'ব প্ৰাক প্ৰাথমিক প্ৰাথমিক প্ৰথম আৰু দ্বিতীয় শ্ৰেণী পিছৰ তিনি বছৰত অন্তৰ্ভূক্ত হ'ব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী তাৰ পিছৰ তিনি বছৰত থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম শেষৰ চাৰি বছৰত থাকিব নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণী উচ্চতৰ মাধ্য়মিকৰ চাৰি বছৰত শিক্ষা দান কলা বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব শিক্ষাৰ্থীয়ে ইচ্ছা অনুযায়ী বিষয় গ্ৰহণ কৰিব পাৰিব উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানৰ লগত বুৰঞ্জীও পঢ়িব পাৰিব ই লাৰ্নিঙত গুৰুত্ব দিয়া হ'ব জি ডি পি ছয় শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হ'ব বৰ্তমানৰ ব্যয় জি ডি পিৰ চাৰি দশমিক চাৰি তিনি শতাংশ এম ফিল ডিগ্ৰী বিশ্ববিদ্যালয়ৰ পদ্ধতিৰ পৰা কৰ্তন কৰা হ'ব স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ চাৰি বছৰৰ হ'ব কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰমৰ অন্ত পৰিব অৰ্থাৎ মাল্টিপ'ল এক্সিট থাকিব পঞ্চম শ্ৰেণীলৈকে ভাৰতীয় ভাষাত শিক্ষা দান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব নেচনেল লিটাৰেছি মিচনৰ লগতে নেচনেল নিউ মাৰেছি মিচনো থাকিব স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত প্ৰতিজন শিক্ষাৰ্থী যিকোনো এটা কাৰিকৰী শিক্ষাত সিদ্ধহস্ত হ'ব মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰণালয় বুলি নামাকৰণ কৰা হ'ব অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত গ্ৰহণ কৰা নীতি আদৰ্শসমূহৰ মূল কথাবোৰ এন ই পি দুহেজাৰ বিছত প্ৰতিফলিত হৈছে মাতৃভাষা বা আঞ্চলিক ভাষাৰ মাধ্যমত অষ্টম শ্ৰেণীলৈ শিক্ষাদানৰ পৰামৰ্শ প্ৰাক বিদ্যালয় শিক্ষাৰ প্ৰৱৰ্তন আৰু যথেষ্ট গুৰুত্ব প্ৰদান মুখস্থ বিদ্যাৰ সলনি সৃষ্টিশীল চিন্তাৰ বিকাশত গুৰুত্ব পাঠ্যক্ৰমৰ বোজা হ্ৰাস নম্বৰ কেন্দ্ৰিক পৰীক্ষাৰ সলনি নতুন মূল্যায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন